আমাৰ ৰাজ্যৰ যিমানখিনি সম্প্ৰদায় মানে গোষ্ঠী আছে সাংস্কৃতিক পৰম্পৰাগত পোচাক কাপোৰ গহনা বিভিন্নজনৰ বিভিন্ন মানে সম্প্ৰদায়ৰ বিশেষ বিশেষ কিছুমান আছে নোহোৱা নহয় যেনে ধৰক আমাৰ বৰপেটাৰে আমাৰ বৰপেটাৰ যিটো সোণা মানে সোণৰ গহনা সোণৰ গহনাটো আমি সোণা বুলি কওঁ মানে এই সোণা আমাৰ বৰপেটাৰ এটা বিশেষ মানে সোণা আছে মানে এটা গহনা আছে সেইটো বৰপেটাত থোকা সোণা বুলি কয় থোকা সোণাটো মানে মই এতিয়া আপোনাক দেখাই দিবা নোৱাৰিম কিন্তু এইটো মানে বৰপেটাৰ বিশেষ মানে এটা মানে গহনা ঠিক সেনেকেই গোটেই ৰাজ্যখেনৰ কেৰু মণি থুৰীয়া এতিয়া আমি যদি উজনিৰ ফালে যাওঁ তেওঁলোকে থুৰীয়া ব্যৱহাৰ কৰে কেৰু ব্যৱহাৰ কৰে আমাৰ ইয়াতো যেনেকৈ আমি গলপতা লওঁ তেওঁলোকৰো গলপতা আছে মুঠতে সাংস্কৃতিক বা পৰম্পৰাগত গহনা বুলি ক'লে বিভিন্ন গহনা আমি সকলোৱে ব্যৱহাৰ কৰোঁ তাৰে ভিতৰত আমাৰ বৰপেটাত যিটো থোকা সোণাটো সেইটো আপুনি স্পেচিয়েল বুলি ক'ব লাগবো আৰু পোচাকৰ ক্ষেত্ৰত কি কওঁ পোচাকটো ধৰক সকলোৱেতো মেখলা চাদৰেই পিন্ধে পাঁচখন কৰি ধৰক মেখেলা চাদৰ ব্লাউজ ইত্যাদি আৰু আগৰ দিনৰ কথাটো বেলেগ আছিল আগতে আমাৰ মতা মানুহখিনিয়ে চুৰিয়া পিন্ধিছিল কিন্তু বৃটিছ আহাৰ পিছত আমি লং পেণ্ট পিন্ধা আৰম্ভ কৰিলোঁ ঠিক তেনেকেই আমাৰ মহিলাসকলে আগতে মেখেলা চাদৰ লৈছিল ৰিহা লৈছিল আজিকালি ৰিহাটো দেখিবলৈ নাই মানে চাদৰেই লয় ঠিক তেনেকৈ পৰম্পৰাগত পোচাক মানে ৰিহা আছিল মেখেলা আছিল আৰু পুৰুষৰো চুৰিয়া চাপকন আছিল গতিকে সেইবিলাক পুৰণি কালত আছিল কিন্তু এতিয়াতো সকলোৱে নতুনত্ব বিচৰে তাৰ ফলত অলপ পোচাকবিলাক পৰিৱৰ্তনো হৈছে গতিকে ই আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত ই ভিন্ন হ'বই কাৰণ আমাৰ ইয়াতে বিভিন্ন ভাষা গোষ্ঠী জনজাতি জাতি জনজাতি আছে এতিয়া ধৰক বড়োসকলৰ তেওঁলোকৰ সাজ পোচাক বেলেগ হ'ব ৰাভাসকলৰ সাজ পোচাক বেলেগ হ'ব বড়ো সকলে দখনা পিন্ধে ৰাভাসকলে ফালি পি ফালি পিন্ধে কাটলা পিন্ধে ঠিক তেনেকৈ আমাৰ অসমীয়াবিলাকে মেখেলা চাদৰ পিন্ধে আৰু তেনেকৈ গাৰোবিলাকৰ অলপ বেলেগ পোচাক এইবিলাক ভিন্ন হয়েই